অঁ কালি আমি পিকনিকলৈ যাম বুলি গাড়ীখনৰ এডভান্স কৰি থৈ আহিছিলোঁ অহা নাই যে ইমান দেৰিলৈকে অ' আমি গোটেই ৰাইজ আমি চব অ' চব ওলাই আছো যাবলৈ বুলি ইমান দেৰি আহি পোৱা নাই কি প্ৰব্লেম কি হৈছে অঁ খবৰ দিব লাগে কিবা প্ৰব্লেম হ'লে আকৌ আমাৰ দেৰিকৈ হ'লে আমাৰতো দেৰি হ'বগৈ নহয় আমি ইয়ালৈ যোৱা মেলা ইয়াৰপৰা চব গোট খাই তাত খোৱা মেলা যোৱা টাইমটো বহুত হ'ব আৰু আহিবও লাগিব সোনকালে ঘূৰি নহ'লে আমাৰতো প্ৰব্লেম হ'ব তাত জেগা চেগা চোৱা কথা আছে অঁ অহা যোৱা কৰোঁতে আমাৰ দুই তিনি ঘণ্টা সময় লৈ ল'ব ইয়াৰপৰা যাওঁতেই লাগিব চাৰি পাঁচ ঘণ্টা আকৌ ঘূৰি আহোঁতে লাগিব চাৰি পাঁচ ঘণ্টা তাৰ মাজৰখিনি সময়ত আমি চাবগৈ লাগিব সেইকাৰণে অকণমান সোনকালে গাড়ীখন সোনকালে কৰক আপোনালোকে কি কৰি আছে ইমান দেৰি অঁ যিমান পাৰে সোনকালে আহক আমা ইয়াত বস্তু পাতি বান্ধি চব ৰেডি হৈয়ে আছো অঁ সকলোৱে ইয়াত চিঞৰ বাখৰ হুলস্থুল কৰিছে গোটেই যাবলৈ সোনকাল কৰিবলৈ কৈ আছে অঁ বেছিকৈ কৈ আছে হেৰি মাথাই খাই লৈছে নহ'লে সোনকালে ওলাওক হেৰি গাড়ী নহ'লে আপোনালোকে বেলেগ গাড়ী হ'লেও সেই বুকিং কৰি দি দিয়ক যদি নাই পোৱা অঁ আপোনালোকে ফোন কৰক আকৌ অঁ অঁ বেলেগ গাড়ীলৈ হ'লেও কঞ্জুমাক কিবা হ'লেও ফোন কৰি দিয়ক অন্য গাড়ী হ'লেও আমাক ব্যৱস্থা কৰি দিয়ক নহ'লে আমাৰ দিগদাৰ হৈছে নহয় আমাৰ হেৰি যাবলৈ ওলোৱা যাত্ৰীয়ে আমাক দিগদাৰ কৰি আছে এনেকৈলৈ আৰু ওলাই থকা আমাৰ বহুত টাইম হৈ গ'ল আকৌ ইয়াৰপৰা যোৱা তাত খোৱা বোৱা খানা পিনা ঠিক কৰা আকৌ ঘূৰি অহা তাত বহুত প্ৰব্লেম আছে সোনকাল কৰক আপোনালোকে সোনকালে আহক সোনকালে আহক আমাৰ সৰু ল'ৰা ছোৱালী যাব আৰু সিহঁতৰ কথা আছে সৰু ল'ৰা ছোৱালী লৈছোঁ লগত লগত ডাঙৰ আছে বৃদ্ধও আছে চব চব সেয়ে চবেই আমি তাতে গৈ পিনে নি খাই মেলি মানে ল'ৰা ছোৱালীয়ে চব বস্তু দেখিব লাগিব তাত কাজিৰঙাখন কাজিৰঙাখনতো ইমান সৰু অঞ্চল নহয় আৰু তাত গৈ গঁড় চাব কিবা চাব ল'ৰা ছোৱালী বহুত আশা আছে চাবলৈ আৰু ডাঙৰসকলেওতো চাব চবেই সেইবোৰ চাম বুলিয়েতো ওলাইছে আপোনালোকৰ গাড়ীয়ে যদি ইমান দেৰি কৰে তেতিয়া চাব ক'ৰ পৰা সেইকাৰণে সোনকালে আহক আৰু সোনকালে কৰি আমাক এই এই সোনকালে কৰি ফোন কৰক আপুনি কৰি আপোনালোকৰ গাড়ী নাই যদি বেলেগ এখন গাড়ী লৈ হ'লেও ফোন কৰি পিনে আমাক হেৰিটো সোনকালে আমাক যাব পৰা হেৰি ছিষ্টেমটো কৰি দিয়ক